হেল্ল' বাইদেউ বাইদেউ অঁ কওকচোন

হয় বাৰু অঁ এইটো মানে মই ছাৰক ক'ম মোতকৈ ওপৰৱালা আছে নাই মোক কথাটো পাতি ছাৰক জনাম মানে এনেকুৱা এনেকুৱা আগতে থাকিলে সাত দিন ইয়াত বহুত অসুবিধা পালে বুলি কৈছে বুলি মই ক'ম ছাৰক মইত এতিয়া ক'ব নোৱাৰিম ছাৰ আহিলেহে মই ক'ব পাৰিম কথাখিনি অঁ ঠিক আছে ছাৰ গম পাইছোঁ বাইদেউ মোকতো ছাৰক ক'লেহে মই ক'ব পাৰিম মই মইতো গাত মইতো ক'ব নোৱাৰিম নহয় ছাৰ আহিলেহে মই ক'ব পাৰিম কথাখিনি ছাৰক বুজাই এনেকৈ এনেকৈ কৈছে এনেকৈ এনেকৈ ৰিপৰ্ট দিছে বুলি ক'ব পাৰিম ছাৰক গম পাইছেনে হয় বাইদেউ হয় হয় ইছ ইছ মই এতিয়া ছাৰক ক'ম এইখিনি বহুত কষ্ট পাইছে মানুহজনীয়ে গম পাইছো মই বাইদেউ গম পাইছো আপুনি বেয়া চেয়া নাপাব দেই এইবাৰ মই এনেকৈ ক'ব লাগিব ছাৰক অঁ বহুত কষ্ট পালে মই মই গম পাইছো আপোনালোকে আপোনালোকে বহুত গম পাইছো গম পাইছো গম পাইছো আহিলে মই অফিচত বহিলে মই এইবাৰ ভালকৈ ক'ম ছাৰক বুলি এনেকৈ এনেকৈ মানুহ পেছেন্টে এনেকৈ মোক ৰিপৰ্ট দিছে বুলি মই ক'ম ক'ম গম পাইছে নাই আপুনি আপোনালোকে বৰ বেয়া চেয়া নাপাব ময়োতো কি আৰু মইতো কৰ্ম কৰা মানুহে হয় ছাৰহঁত এতিয়া ওপৰৱালাক ক'ব লাগিব মইতো ওপৰৱালাক ক'ম এতিয়া ছাৰক গম পাইছেনে

গম পাইছোঁ এইবাৰ বাইদেউ আহিলে মই ভালকৈ ছাৰক ক'ম এনেকুৱা তেনেকুৱা কথা বোলো কৈছে গম পাইছে নাই বুজাই ভালকৈ ছাৰক আপুনি যে ইমান অসুবিধা নাপায় এইবাৰৰ পৰা আৰু ইমান অসুবিধা নাপায় আপুনি চিন্তা কৰিব নালাগে এইবাৰ মানে কেলৈ ছাৰক ক'লেই মই এতিয়া ভালকৈ বুজাই ক'ব পাৰিম আকৌ হয় হয় মই এতিয়া কৰ্ম কৰা মানুহ এতিয়া কি কৰিম মইতো ছাৰহঁতক বুজাই ভালকৈ এবাৰ ক'ব লাগিব এনেকুৱা তেনেকুৱা মানুহ পেচেণ্ট এনেকৈ কষ্ট পাইছে এনেকৈ এনেকৈ হেৰি হৈছে অসুবিধা হৈছে মানুহ বহুত পাইছে লেতেৰা বুলি কৈছে চফা দৰৱ পাতি সময়মতে নাপায় এতিয়া আপুনি কৈ নাই বেয়া লাগিছে ক'বলৈ আপোনাৰ আপুনি আপুনি যে ফোন কৰিছে আমাৰে শুনি বেয়া লাগিছে গম পাইছে নাই এইবাৰ মই ভালকৈ বুজাই ক'ম আপুনি গম পাইছে বেয়া চেয়া নাপাব আৰু আপুনি গম পাইছোঁ গম পাইছো বাইদেউ ছাৰক এতিয়া মই ক'বই লাগিব এইবাৰ মই যেনে তেনে কমেই আৰু বাইদেউ আপুনি কিমান বৰ দিগদাৰ হৈছেনে কি মানুহজন মোৰে মোৰে বেয়া লাগিছে কি কৰিব আমিতো কৰ্ম কৰা মানুহ এতিয়া কৰিবই লাগিব এটা ছাৰহঁতে জানিব লাগে এইবোৰ দৰৱ পাতি মেডিচন মানুহ চফা কৰা মানুহ হ'ব লাগে হস্পিটেলখন ভাল হয় হয় হয় বাইদেউ হয় হয় ঠিক আছে মই এইবাৰ ছাৰ আহিলে মই ভালকৈ বুজা ক'ম আপুনি চিন্তা নকৰিব ঠিক আছে ছাৰক আহিলে মই ভালকৈ বুজাই ক'ম এইবাৰ দেই বাইদেউ ঠিক আছে মই বুজাই দিম ভালকৈ ছাৰক আহিলে মই অফিচলৈ আহিলে মই ভালকৈ বুজাই কৈ দিম